আজিকালি মানুহবিলাকে আধুনিক নৃত্যটো বেছিকৈ পছন্দ কৰে আৰু এই আধুনিক নৃত্য় নৃত্যটো এই ইউটিউব অনলাইন টি ভি এইবিলাকৰ পৰা চাই মেলি বেছি এডভাঞ্চ হৈছে আগবাঢ়ি গৈছে আৰু ইয়াক প্ৰফেচন হিচাপেও লয় কিছুমানে আৰু কিছুমানে শিকে শিকাবিলাকেও আগবাঢ়ি যায় চৰকাৰেও বহুত সুবিধা দিছে বিভিন্ন ৰাজ্যৰ লগত বিভিন্ন দেশৰ লগত এই মডাৰ্ণ ডেন্সটো আধুনিক নৃত্যটো আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছে আৰু এই আধুনিক নৃত্যৰ প্ৰত্যেক নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে ইয়াত বেছিকৈ গুৰুত্ব দিছে আৰু এই আধুনিক নৃত্যৰ জৰিয়তে সিহঁতৰ নিজৰ মনৰ আগ্ৰহ হেঁপাহ এইবিলাকনো আগবাঢ়ি গৈছে বা দেখোৱাইছে আৰু এনেকৈ আধুনিক নৃত্য বেছিকৈ গুৰুত্ব দিয়াৰ লগতে সিহঁতৰ প্ৰফেচন হিচাপেও কৰি লৈছে কিছুমানে কিছুমানে শিকায় শিকাই লৈ দুই পইচা অৰ্জনো কৰে এনেকুৱাকৈয়ে আধুনিক নৃত্যবোৰ বেছি গুৰুত্ব দিয়া হৈছে আজিৰ যুগত